মই হাৰমনিয়ামো মাৰো তবলাৰ লগত গীত গাই ভাল পাওঁ হাৰমনিয়াম নিজে বাজাও নিজে গাওঁ নিজে যি যি ইচ্ছা তাকে বাজবা পাৰো মই নিজে নিজে হাৰমনিয়াম বাজাও একেবাৰে সৰুৰ পৰাই মই হাৰমনিয়াম বাজাও আগত বাচ্ছা থাকোতে মই একেবাৰে সৰু থাকোতে এই লাইটৰ চুইটছ ব'ৰ্ড যে থাকে বৰ্ডত মই হাৰমনিয়াম বাজোইছিলো মই হাৰমনিয়াম সেনেকেন বাজোইছিলো সেনেকেন বাজৰ পাছত মোক দেউতাই কিনি আনি দিলাক এটা হাৰমনিয়াম তাতে চা ৰে গা মা নিজে নিজে শিকলু নিজে নিজেই চব নিজে নিজে মই কাৰো ওচৰত শিকা নাই মই নিজে নিজে চব আৰু হাৰমনিয়াম তবলাৰ লগত গীত গাই মই ভাল পাওঁ তবলা ধা ধিন ধিন ধা ধা ধিন ধিন ধা ধা টিন টিন তা তা ধিন ধিন ধা ধাগে তেতে নাকে ধিনা ধাগে তেতে নাকে ধিনা ধাগে তেতে নাকে ধিনা এই তবলা তবলা মই খুবেই প্ৰিয় আৰু মই তবলাৰ সৈতে আৰু হাৰমনিয়ামৰ সৈতে গীত গাবা মস্ত ভাল পাওঁ হাৰমনিয়াম বাজং নিজে নিজে গাওঁ নামি আহা সুন্দৰৰে সেনা শিল্পীদল এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিশাচি এন্ধাৰক ধৰা সবৰণেৰে ৰাঙলী এনেকেন মই গীত গাই থাকো ঘৰতে হাৰমনিয়াম বাজে বাজে চাৰেগামাপাধানিচা চানিধাপামাগাৰেচা চাৰেগা ৰেগামা গামাপা মাপাধা পাধানি ধানিচা চানিধা নিধাপা ধাপামা পামাগা মাগাৰে গাৰেচা হাৰমনিয়ামটো চবচে প্ৰিয় আৰু ডক্টৰ ভূপেন হাজৰিকা হাৰমদেৱেও মানে হাৰমনিয়াম বাজেয়ে গান গীত গাইছিল হাৰমনিয়ামটোয়ে মোৰ প্ৰিয় আৰু হাৰমনিয়ামৰ সৈতে আৰু তবলা হাৰমনিয়ামৰ সৈতে গীত গাবা মই ভাল পাওঁ